হেল্ল' হয় নমস্কাৰ বাইদেউ অঁ অঁ মানস প্ৰতীম সোণোৱালে কৈছিলোঁ অঁ মই মই আপোনালোকৰ মহাবিদ্যালয়ত মই সহকাৰী অধ্যাপক হিচাপে প্ৰাৰ্থী হিচাপে মই আবেদন কৰিছিলোঁ হয় আৰু মই অসমীয়া বিষয়ৰ বাবে আবেদন কৰিছিলোঁ হয় মই উচ্চ মাধ্যমিক মই টেঙাখাত জাতীয় বিদ্যালয়ৰ পৰা মই উত্তীৰ্ণ হ'লো আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা মই দুহেজাৰ বিশ ওঠৰ বিশ বৰ্ষত মই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'লো প্ৰথম বিভাগত তাৰপিছত মই দুহেজাৰ একৈশ বৰ্ষত মই টেঙাখাত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলোঁ আৰু মই এতিয়া তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা মই এতিয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ মই তেনেকে বাৰু মোৰ নচা হয় সত্ৰীয়া নৃত্যত সত্ৰীয়া নৃত্যত মই বিশাৰদ ডিগ্ৰী লাভ কৰিলোঁ হয় মোৰ এইটো লক্ষ্য আছিলে মই সহকাৰী অধ্যাপক হিচাপে হোৱাৰ সেইবাবে মই আবেদন কৰিলোঁ সৰুৰ পৰাই মোৰ সপোন আছিলে হয় হয় মোৰ অধ্যাপক হোৱাৰে সপোন আছিল

অঁ ঠিক আছে বাইদেউ ধন্যবাদ বাইদেউ অঁ অঁ